অঁ হয় আমাৰ মানে আপুনি কেতিয়া আহিব বাৰু আচ্ছা আৰু কেইদিনীয়া ট্ৰিপ কৰিম বুলি ভবিছে এৰাতি নে দুৰাতি আচ্ছা আমাৰ ইয়াতে মানে ধৰক জীপ চাফাৰীও আছে আৰু লগতে আমি এলিফেণ্ট ৰাইডো দিওঁ আৰু জীপ চাফাৰী যদি আপুনি কৰিব বিচাৰিছে কিমানজন বুলি ক'লে তিনি চাৰিজন নহয় হয় আচ্ছা আমাৰ যদি কঁহৰা ৰেঞ্জৰ ফালে আপুনি যাব বিচাৰে জীপত তাত আপোনাৰ হেৰি হ'ব সাতশ ত্ৰিছ মানে অঁ অঁ সিমান মান পৰিব তাৰপিছত থকা মেলা তাৰে ভিতৰতো আপোনাৰ আছে সৰু সৰু ল'জ তেনেকুৱা আছে আৰু যদি আপোনালোকে ভাবে যে বাহিৰত থাকিম বুলি পেলাই তেতিয়াও ৰাতিপুৱা আমাৰ মানুহে গৈ পেলাই আপোনালোকক গোটেইখিনি দেখুৱাই দিব পাৰিব তাৰপিছত বাগৰি আছে ৰেঞ্জ আৰু হেৰি অগৰা তলি ৰেঞ্জো আছে আৰু সেইখিনিত আপোনাৰ আপোনাৰ আঠত্ৰিছশ আৰু পঞ্চল্লিছশ এনেকুৱা ধৰণৰ হ'ব আৰু মানে ৰেঞ্জকেইটা চাই চাই আপোনাৰ দামটো নিৰ্দ্দিষ্ট কৰা হয় আৰু হাতীৰ পিঠিত উঠিলে আপোনাৰ তেতিয়া বেলেগ হ'ব আৰু হেৰিতো আৰু আপুনি আগতীয়াকে টিকট আপুনি প্ৰথমতে গৈ পেলাই টিকট কৰিব লাগিব হয় টিকট কৰি পেলাই তাৰপিছত আপুনি যদি ভাবে যে আপুনি ভিতৰত থাকিব মানে আমাৰ ইয়াৰে ভিতৰৰ যোনকেইটা ল'জত থাকিম বুলি ভবিছে তেনেকুৱা যদি হয় তেতিয়া হ'লে আপুনি জনাব আগতীয়াকে সেইটো বুকিং কৰিব লাগিব যিহেতু আমাৰ বহুত দূৰৰ দূৰৰ পৰা মানুহবোৰ আহে আৰু এতিয়া এইটো চিজন হয় যে গতিকে বাহিৰা মানুহ বহুত আহে ইয়াতে আৰু সেইটো আপুনি আগতীয়াকৈ জনাব আৰু কি ৰাইড লয় আপুনি সেইটোও জনাই দিব কাৰণ তেতিয়া ধৰক আমি যি হেৰি কৰি থৈ দিম আৰু বাকী আপুনি অঁ এনেকুৱাও কৰিব পাৰে যে মোক খোৱা লোৱা গোটেইখিনি ইয়াতে আছে গোটেইখিনি আপুনি সেইখিনি অঁ সেইখিনি চিন্তা কৰিব নালাগে আমাৰ এনেকুৱা বন ফায়াৰো এনেকুৱা ধৰণৰো হয় ইয়াতে ধৰক ৰাতি এনেকুৱা আমি বা মেজি জ্বলাই পেলাই তেনেকুৱা ধৰণৰো কৰা হয় তাৰপিছত খোৱা বোৱা আপুনি আগতীয়াকে কৈ দিলেই হ'ল আমাৰ মানুহখিনিয়ে বনাই দিব আৰু

ঠিক আছে ধন্যবাদ হয় হয়